মই তেনেকুৱা ৰাণিঙৰ বাবে চেষ্টা কৰা নাই এইবিলাক মোৰ ইচ্ছা নাছিল এইবিলাক মোৰ মই ইমান ভাল নাপাইছিলোঁ দৌৰা চৌৰা কিন্তু স্বাস্থ্য ভালে ৰাখিবৰ বাবে যেতিয়া দৌৰাটো উপকাৰী বুলি সকলোৱে কয় সেইবাবে মই ৰাতিপুৱা দৌৰোঁ মানে মৰ্ণিং ৱাক কৰোঁ লাহে লাহে অলপ দৌৰোঁ

আচলতে সুস্থ আৰু স্বাস্থ্যৱান হৈ থাকা থাকিবৰ বাবে দৌৰাযে ভাল সেই কথাটো জানিছোঁ বাবেহে ৰাতিপুৱা সময়ত ৰাতিপুৱাৰ ধুনীয়া সেই মলয়া বতাহটো গাত বাবে বা স্কিণৰ বাবে বা দেহৰ বাবে উপকাৰী বুলি কয় সেইবাবেও ৰাতিপুৱা আমি দহো ৰাতিপুৱা স্বাস্থ্যৰ ভালে থাকিবলৈহে দৌৰোঁ কিন্তু বিশেষ এনেকুৱা কোনো মোৰ ৰাণিঙৰ বা দৌৰাৰ কোনো মানে এইবিলাক মই বিশেষ নাজানোঁ আৰু